অ বাইদেউ আপুনি এতিয়া ফাৰ্মতে আছেনি বাৰু অ বাইদেউ আপুনি কি ষ্ট্ৰবেৰীৰ ওপৰত কিবা খেতি কৰিছে ন' কিমান অ অ অ ঠিক আছে হেৰি বাইদেউ এনে ষ্ট্ৰবেৰীৰ খেতিৰ কাৰণে আপোনাৰ কি কেনেকুৱা ধৰণৰ জলবায়ুৰ প্ৰয়োজন হয় বাৰু অ অ

অ

হয় নেকি অ মইও মানে ভাবিছোঁ অকণমান মইও কিবা এটা কৰিম বুলি তাৰপিছত মই সেইটো কাৰণে মই আপোনালৈ ফোন কৰিছোঁ আপোনাৰ পা অকণমান দিহা পৰামৰ্শ বিচাৰি ধন্যবাদ বাইদেউ মই আপোনাক অতি সোনকালে লগ কৰি আছোঁ মইও কৰিম বুলি ভাবিছোঁ হয় হয় হয় ধন্যবাদ বাইদেউ দিয়ক